হয় কওকচোন আজি মই দহটা বজাত আহিছোঁ হয় চ মানে কথাটো হ'ল ছাৰ আমাৰ মানে ঘৰত মানে বহুত অসুবিধা চলি আছে কাম কাজো কৰিবলৈ নাই কোনো এতিয়া মাও বেমাৰ হৈ আছে সেইকাৰণে মই যাব পাৰা নাই মানে সেইকাৰণে অকণমান লেট হৈ আছে মানে ঘৰত অসুবিধা চলি আছে কাৰণে যাব পাৰা নাই নহ'লে মই সোনকালেই গ'লোহেঁতেন টাইমতেই কামবোৰ কৰিলোহেঁতেন এনে এনে চাওক মই সদায় যাওঁ এইকেইদিন এই দুদিন তিনি দিনহে ক্ষতি কৰা হৈছে এনে বাকী কেইদিন মই গৈছিলোঁয়েই টাইম মতেই টাইম মতেই আহিছো টাইম টাইম মতেই গৈছোঁ কিন্তু আপুনি আপোনাৰ আপো আমাৰ হাজিৰাটোও চাব অলপমান নাই মই কৰিছোঁয়েই কথাটো ক'লে হ'ব নেকি মই কামটো কৰিছোঁয়েই আৰু এইকেইদিন অসুবিধা হোৱাৰ কাৰণে মই কামতো ভালকৈ কৰিব পৰা নাই দুদিন তিনিদিন হৈছে তেনেকুৱা আৰু হয় মই মই মই বাৰু কৰিম বাৰু বাকী কেইদিন মই ভালকৈ কৰিম বাৰু এই দুদিন কাৰণে ক্ষমা বিচাৰিছোঁ বাকী কেইদিন মই ভালকৈ কৰিম দিয়ক ঠিক আছে দিয়ক হ'ব দিয়ক অ'